বাৰিষা ঋতুত আমাৰ অঞ্চলসমূহত বহুত পৰিমাণৰ বৰষুণ হয় তাৰ ফলত আমাৰ মানুহৰ জীৱনত বহুতো প্ৰভাৱ পৰে বহুতো পানী হোৱাৰ ফলত মানুহৰ আমাৰ চোতাললৈকে পানী অহাৰ ফলত মানুহ অহা যোৱা কৰা বাহিৰলৈ যোৱা এইবোৰ কামত অসুবিধা হয় খোৱাপানীৰো অভাৱ হয় মানুহবিলাকে বহুতো সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় খোৱাপানীৰ অভাৱ হোৱাৰ ফলত মানুহৰ বিভিন্ন পানী প্ৰদূষণো হয় ফলত মানুহ বিভিন্ন বেমাৰৰ সন্মুখীন হ'বলগীয়া হয় কলেৰা জণ্ডিচ মেলেৰিয়া আদি বেমাৰৰ সন্মুখীন হয় তো মানুহে ভালদৰে পানী উতলাই খাবলৈ তেওঁলোকে ভাল খৰি বা চৌকা আদি জ্বলাব নোৱাৰে ফলত গেছৰো নাটনি হয় ৰন্ধন গেছৰো নাটনি হয় মানুহৰ খোৱা বোৱাৰ অসুবিধা হয় চৰকাৰে পৰ্য্যাপ্ত পৰিমাণে খাদ্যৰ যোগান ধৰিব নোৱাৰে ধৰে যদিও পৰ্য্যাপ্ত পৰিমাণৰ খাদ্যৰ অভাৱৰ ফলত কণ কণ শিশুসকলৰ মাজতো তেওঁলোকৰ কোলাহলৰ সৃষ্টি হয় খাদ্যৰ অভাৱ হয় শিশুসকলে ভো ভোকে পিয়াহে জীৱন কটাবলগীয়া হয় আৰু বিভিন্ন এন জি অ' বিলাকে তেওঁলোকে কাপোৰ কানি কম্বল আদি বিভিন্ন পানীবটল যোগান ধৰে যদিও মানুহৰ সেইখিনিৰে তেওঁলোকে জোৰাব নোৱাৰে ফলত তেওঁলোকৰ অসুবিধাৰ সন্মুখীন হয় আৰু ঘৰৰ সন্মুখত পানী চোতাললৈকে অহাৰ পিছত মানুহ অহা যোৱা কৰাতো অসুবিধা হয় যেনি তেনি যাব ওলাব নোৱাৰে বুঢ়া বৃদ্ধলোকসকলৰো অসুবিধা হয় তেওঁলোকে ভালদৰে খোজ কাটল কৰিব নোৱাৰেও তাতে পানী পিচল হোৱাৰ ফলত তেওঁলোকৰ বিভিন্ন অসুবিধা হয় আৰু গৰু ছাগলীবিলাকৰো তেওঁ গোহালিত পানী সোমায় তেওঁলোকক বিভিন্ন ওখ জেগালৈ লৈ যাবলগীয়া হয় আৰু নদীৰ দাঁতি কাষৰীয়া নদীৰ কাষৰীয়া লোকসকলকতো তেওঁলোকে পানী বাৰিষা অহাৰ লগে লগে তেওঁলোক সংকটময় অৱস্থাত থাকিব লগা হয় তেওঁলোকে পানীৰ উপযোগী পানীৰ পানীৰ সম্পূৰ্ণ ফালে ডুব যোৱাৰ ফলত তেওঁলোকে নিজৰ বস্তু বাহানি যিবোৰ আছে গৰু ছাগলীকে ধৰি গোটেইসোপা লৈ পেলাই তেওঁলোক বিভিন্ন ওখ জেগালৈ আহিবলগীয়া হয় তেওঁলোকক শিবিৰ পাতি দিয়া হয় তাতে তেওঁলোকে জীৱন নিৰ্বাহ কৰে তেওঁলোকে পানী নুশুকোৱা পৰ্য্যন্ত তাতে থাকিবলগীয়া হয় সৰু সৰু ল'ৰা ছোৱালীৰ পৰা ধৰিলৈ গৰু ছাগলীৰ পৰা ধৰিলৈ তেওঁলোকে সকলো বস্তু আনি পেলাই তা তালৈ উঠি আহিবলগীয়া হয় তাৰফলত তেওঁলোকৰ খেতি বাতি নষ্ট হয় দুখীয়া মানুহসকলৰ তেওঁলোকে যি যিখিনি পায় যি খেতিটোৰ জৰিয়তে পেট পূৰায় সেইখিনি নোহোৱা হৈ যায় তেওঁলোকৰ পিছত বহুতো অসুবিধা হয় চৰকাৰে যিমানখিনি সুবিধা কৰি দিয়ে সিমানখিনিলৈকে কৰে তো সকলো সুবিধা তেওঁলোকেও নোৱাৰে কৰিব তো মানুহৰ ঘৰ দুৱাৰ নষ্ট হৈ যায় আকৌ সম্পূৰ্ণকৈ আকৌ নতুনকৈ ঘৰ দুৱাৰ বনাবলগীয়া হয় তো মানুহৰ জীৱন নিৰ্বাহটো বহুত কষ্টকৰ হৈ যায় বহুতো মানুহে পানী পানী নাটনি হোৱাৰ ফলত মৃত্যুমুখতো পৰে বিভিন্ন ৰোগৰ সৃষ্টি হয় মানুহে পৰ্য্যাপ্ত পৰিমাণে ঔষধৰ যোগাৰ ধৰে যদিও সম্পূৰ্ণ ঔষধ পাতি নোপোৱাৰ ফলতো বহুত মানুহ মৃত্যুমুখলৈ গতি কৰিবলগীয়া হয় তো মানুহৰ ওখ জেগাত ঘৰ থকা লোকসকলৰ তেওঁলোকে অন্ততঃ শান্তিত জীৱন কটাব পাৰে নহ'লে মানুহৰ বহুত অসুবিধা হয় ৰাস্তা ঘাটত মানুহে ভালকৈ গাড়ী মটৰ উলিয়াব নোৱাৰা হয় পানী হৈ যায় সবফালে জীৱন নিৰ্বাহত বহুত অসুবিধা হয় ল'ৰা ছোৱালীসকল নদী পাৰ হৈ যিসকল ল'ৰা ছোৱালী স্কুললৈ যায় তেওঁলোকে নদী পাৰ হ'বলৈ অসুবিধাৰ সন্মুখীন হয় নদী পাৰ হ'ব নোৱাৰে তেওঁলোকৰ স্কুলসমূহো ল'ৰা ছোৱালীৰ পানী সোমোৱাৰ ফলত স্কুলো যাব নোৱাৰে খতি হয় শিক্ষা ব্যৱস্থাটো তেওঁলোকৰ অশান্তিৰ এটা সৃষ্টি হয় তো এইবোৰৰ কাৰণে পানীৰ বহুত অসুবিধা হয় পানীৰ ফলত খোৱাপানীৰো অসুবিধা হয় ঔষধ পাতিৰ অসুবিধা হয় মানুহৰ বেমাৰ আজাৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হয় আৰু বিভিন্ন বেমাৰৰ ফলত মহ চহ হয় কণী পাৰে আৰু সেইবোৰৰ পৰা মহে কামুৰি জাপানীজ এনকেফেলাইটিজ মেলেৰিয়া আদি বেমাৰ হয় তো মানুহৰ জীৱন ধাৰণত এক সংকটময় অৱস্থা আহি পৰে